অসমত প্ৰধানকৈ অসমত মাতৃভাষা আৰু লিখিত ভাষা হিচাপে ক'ব পাৰি অসমত অসমীয়া ভাষাটো বিভিন্ন সংস্কৃতিৰ ভাষা বা সভা সমিতিৰ লগত জড়িত সাংস্কৃতিক ভাষা অনুষ্ঠান বুলি ক'বলৈ গ'লে যিখিনি সাধু কথা পৰা ৰক্ষা সাধু কথা বুলি পবচনা আদি কৰি বিয়া বাবে সেইখিনি উনুকিয়াব পাৰোঁ বিয়া আদি উনুকিয়াব পাৰোঁ যিখিনি উজনি অসমত আৰু নামনি অসমত সেই সংস্কৃতিৰ দিশ আছে সেই দিশ দুয়োটাই সেই দিশ দুইটাতে আমাৰ অসমীয়া ভাষা ভাষাটো বিভিন্ন ধৰণে অসমত প্ৰচলন হৈ আহিছে আৰু উজনি অসম বুলি ক'লে গীত মাত যিখিনি চাওঁ সেইখিনি গীত মাত যিখিনি সম্পূৰ্ণ গীত মাতৰ আমাৰ মান্য ভাষাত মান্য ভাষাত লিখিত মান্য অসমীয়া ভাষাৰ ভাষা আৰু উজনি অসমৰ যিখিনি গোৱালপৰীয়া লোকগীত আৰু কামৰূপৰ লোকগীত লোকগীতৰ অধীনত তেওঁলোকে চৰ্চা কৰি আহিছে উজনি অসম আৰু নামনি অসমত সেইখিনি গীত সম্পূৰ্ণ সম্পূ সেই গীতসমূহ অধিক গুৰুত্ব দিছে আৰু আচাৰ অনুষ্ঠানৰ জৰিয়তে সাংস্কৃতিক ভাষাটো ভা সাংস্কৃতিক ভাষাৰ ভাওনা অনুষ্ঠানৰ জৰিয়তে মহাপুৰুষ শংকৰদেৱ শংকৰদেৱ আৰু মাধৱদেৱে যি যিখিনি গীত আছে মাধৱদেৱৰ যিখিনি গীত আছে সেই গীতসমূহ বজ্ৰাৱলী ভাষা যিখিনি নাটকৰ গীত সেইখিনি ক'ব পাৰি মাজুলীৰ মাজুলীৰ যি মাজুলীৰ যি ৰাসৰ কাৰণে বিখ্যাত সেই ৰাসৰ কথা সেইখিনি ৰাসৰ গীত মাত চাবলৈ গ'লে মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ যি ৰাসৰ ৰাসৰ নাটক ভাগ সেই নাটক ভাগ বজ্ৰাৱলী ভাষাত বজ্ৰাৱলী ভাষাত লিখিত অসমীয়া সেই কি সেইবোৰ লিখিত শুদ্ধ অসমীয়াই মাজুলীৰ দক্ষিণপাট সত্ৰৰ সেই ৰাসৰ বজ্ৰাৱলী ভাষাৰ ধুনীয়াকে অসমীয়াত বুজিব পৰা যায় সুন্দৰভাৱে অসমীয়াত বুজিব পৰা যায় শংকৰদেৱ আৰু মাধৱদেৱৰ যি বৰগীত বজ্ৰাৱলী ভাষাৰ লিখা তথাপিও অসমীয়া ভাষাটো ৰক্ষিতাই আছে তথাপিও তথাপি ডক্টৰ জুবিন গাৰ্গ পাপন মহন্ত আদিকে ধৰি তেওঁলোকে অসমীয়া ভাষাটো সুন্দৰভাৱে গানত দাঙি ধৰিছে আচাৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ সাহিত্য সভাই অসমীয়া অসমত অসমীয়া ভাষাটো দাঙি ধৰিছে আৰু লগতে অসম ছাত্ৰ সন্থা অসম ছাত্ৰ সন্মিলন আৰু অসম সাহিত্য সভা নামৰ দুটা সন্থাই অসমৰ অসমৰ অসমীয়া ভাষাটোৰ সদায় প্ৰচেষ্টাৰে চলাই আহিব চলাই আহিছে ক শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয়লেকে অসমীয়া ভাষাটো অসমীয়া ভাষাটো ধৰি ৰাখিছে ধৰি ৰাখিবলৈ যি প্ৰচেষ্টা চলাই আহিছে সেই প্ৰচেষ্টা সদায় সদায় সদায় যাতে থাকে অসমীয়া বিষয়টো যদিও নিজৰ বিষয় অসমীয়া বিষয়টো যদিও নিজৰ বিষয় বুলি লওঁ তেতিয়া অসমীয়া ভাষাটো অসমত সদায় জীয়াই থাকিব